অলপতে অসমৰ শিক্ষা বিভাগে এটা নিৰ্দেশনা জাৰি কৰিছে যে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ যিখিনি শিক্ষক শিক্ষয়ত্ৰী আছে বা শিক্ষাৰ্থী আগৰ যিটো সময় আছিল নিৰ্ধাৰিত সময় আছিল মহাবিদ্যালয় হওক বিশ্ববিদ্যালয় হওক শ্ৰেণীৰ যিখিনি সময় আছিল নিৰ্ধাৰণ কৰা সময়টো এতিয়া আগৰ দহ বজাৰ পৰা সলনি কৰি ৰাতিপুৱা দহ বজাৰ পৰা সলনি কৰি ৰাতিপুৱা ন বজা কৰা হৈছে আৰু এই ন বজাৰ পৰা আবেলি পাঁচ বজালৈ সেই সময়সীমাটো বৃদ্ধি কৰা হৈছে মই ভাবোঁ যিসকলে ভাবি আছিল যে কলেজৰ বা ইউনিভাৰ্চিটিৰ চাকৰি কৰাটো একো টান কাম নহয় একেবাৰে সহজ মই ভাবোঁ এইটো সিদ্ধান্তই সেই মানুহখিনিৰ চিন্তাধাৰাটো অকণমান হ'লেও সলনি কৰিব যে এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত কাম কৰাটো আনৰ দৃষ্টিত হয়তো সহজ হ'ব পাৰে কিন্তু যিসকলে কামখিনি কৰি আছে তেওঁলোকেহে বুজি পাইছে আচলতে কিমান হেঁচা কি পৰিৱেশত তেওঁলোকে কামটো কৰি আছে